ভাৰতৰ জলবায়ু বুলি ক'লে সকলোতকৈ ভাল বুলি ক'ব পাৰি সেইটো কাৰণে আজি ঊনৈছশ সাতচল্লিছ চনত যেতিয়া দেশখন স্বাধীন হোৱা নাছিলে তাৰ আগত বহুতো দেশী বিদেশী মানুহ আহি পেলাই ভাৰতত আক্ৰমণ কৰিছিলে ভাৰতৰ বিশেষকৈ ভাৰতৰ যিটো জলবায়ু বহুত লাভজনক হয় আৰু তাৰ ভাৰতৰ সেই জলবায়ুৰ পৰা যিবিলাক আমাৰ কৃষি হয় বা মানে চাফচিকুণতা হয় ন এই গোটেই জলবায়ুটো মুগ্ধ হৈ বহুতো দেশ বিদেশে আমাৰ ইয়াত আক্ৰমণ কৰিছিলে তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবেই কৰিছিলে কিন্তু আমি তেতিয়াৰ পৰাই ক'ব পাৰোঁ যে ভাৰতৰ জলবায়ুটো বহুত ধুনীয়া আৰু ভাৰতৰ মানে তুলনাত বাকী দেশৰ জলবায়ুবোৰ ইমান বেয়া নহয় কিন্তু মানে জলবায়ু ধৰক কিছুমান জেগাত আপোনাৰ বহুত গৰম হয় কিছুমান জাগাত বহুত জোখতকৈ বেছি অলপ ঠাণ্ডা হয় তাতে কিছুমান জাগাত আকৌ এনিটাইম আপোনাৰ মানে প্ৰতিটো সময়তে বৰষুণ পৰি থাকে কিছুমানত আপোনাৰ পানীৰ অভাৱ হয় ঠিক তেনেকে আমাৰ ভাৰতত তেনেকুৱা কোনো সমস্যা নাই আমাৰ ভাৰতৰ ঠাণ্ডাত ঠাণ্ডা গৰমত গৰম মানে ঠাণ্ডা গৰম দুয়োটাই মানে মিশ্ৰণ হৈ পেলাই মানে ভাল এটা মানে জলবায়ুৰ সৃষ্টি কৰে যিটো জ জ জলবায়ুত মানে থাকিবলৈ বহুত ভাল গছ গছনিবিলাকো বহুত ভাল হয় খেতি বাতিৰ বাবে বহুত ভাল হয় গতিকে বহুত ভিতৰ হয় বেলেগ অঞ্চলতকৈ আৰুতো আৰু ভাৰতৰ জলবায়ুটো ভাল লগা একমাত্ৰ আৰু এটা কাৰণ হৈছে ইয়াত মানে মৌচুমী মানে জলবায়ু হয় যিটো ন মৌচুমী বতাহটোৰ কাৰণে হয় বহুত ভাল হয় তাৰ বাহিৰেও ভাৰত এখন কৃষি প্ৰধান ৰাজ্য হয় ইয়াত বহুতো খেতি পথাৰৰ বাবে বহুত ভাল ধান খেতিৰ বাবে বহুত ভাল ঘেঁহু উৎপাদনৰ বাবে এই জলবায়ুটো বহুত ভাল হয় তাৰ বাহিৰেও বহুত নদ নদী জান জুৰিৰে ভৰি থকাৰ কাৰণে চবেইটো বহুত ভাল কৰি ৰাখে সেইটোৱেই আৰু